হেল্ল' অঁ এই তোমাৰ তাত ধান আছে নেকি বাৰু অঁ মোক জহা ধান লাগে মই এই হেৰিৰ পৰা কৈছিলোঁ মই কৈছিলোঁ তুমি জয়ন্ত নহয় জানো আৰু ধান লাগিছিলে কি ধান আছে মোক জহা ধান লাগে জহা ধান লাগে অঁ অঁ হ'ব কিমান কিমান দাম অঁ হ'ব ঠিক আছে হ'ব ঠিক আছে এতিয়া আপোনালোকৰ মোৰতো ঘৰৰ পৰা আনিবলে মানুহ নাই আপোনালোকৰ ঘৰ তাৰপৰা দিয়াৰ ব্যৱস্থা আছেনে অঁ ঠিক আছে তেতিয়াহ'লে আমাৰ ঘৰত এক কুইণ্টেল ধান পলাই যাব জহা ধান

অঁ হ'ব ঠিক আছে ঠিক আছে অঁ অঁ হ'ব ঠিক আছে ঠিক আছে হ'ব দিয়া অঁ অঁ